অঁ মই তেজপুৰৰপৰা ফোন কৰিছিলোঁ মোৰ মানে আপোনাৰ গাড়ী এখন বুক কৰিব লাগিছিলে মই এই গুৱাহাটীলৈ মানে আমি মোৰ পৰিয়ালটো আৰু মোৰ লগৰ এজনৰ পৰিয়াল এনেকে আমি দুটা পৰিয়াল মানে ফুৰিবলৈ যাম তাকে সেইকাৰণে মানে দিনটোৰ কাৰণে আপোনাৰ গাড়ীখন লাগিব আৰু আপোনাৰ গাড়ী আমি ইন'ভা লাগিব আমাক ইন'ভা ল'ম বুলি ভাবিছো তাকে ৰাতিপুৱা ধৰক আমি সোনকালেই যাম মানে আমি সোনকালে পাঁচটা মানত পোৱাকৈ যাম তাৰপৰা আমাক দিনটোৰ কাৰণে মানে আপোনাৰ ধৰক ফুৰাই মেলি আকৌ একেবাৰে বাছ বাছত উঠাই থৈ আহিব লাগিব আমি নাইট চুপাৰত যামগৈ ৰাতিপুৱাই পাম আৰু আমি দিনটো ফুৰি পেলাই গধূলি আপোনাৰ বাছত উঠাই দিয়ালৈকে আৰু সম্পূৰ্ণ তাকে ভাড়া কিমানমান লাগিব এই আৰু ইন'ভা লাগিব গাড়ী তাকে আৰু গুৱাহাটী আপোনাৰ গোটেই মানে যিবোৰ ধৰক ফুৰিবলগীয়া এনেকুৱা আছে পাৰ্ক মন্দিৰ কামাখ্যা মন্দিৰ তাৰপৰা আপোনাৰ এইফালে পাঞ্জাবাৰীত যে আছে তাকে এনেকৈ মানে গোটেইবোৰ জেগা আৰু ধৰক এই চিৰিয়াখানা গোটেই জেগাবোৰ মানে ফুৰাই পেলাই তাকে তাৰপৰা আকৌ আপোনাৰ দিনটোৰ কাৰণে আৰু আমাক মানে মাজতে আকৌ খোৱা বোৱাৰ কাৰণেও ৰ'ব লাগিব সেনেকৈও তেনেকৈ গোটেই হেৰিটোৰ কাৰণে কিমানমান হ'ব জনাবচোন হেৰিৰ কাৰণে আপোনাৰ গাড়ীখন আপোনাৰ হেৰি গাড়ী লাগিব খালি আপোনাৰ ইন'ভা লাগিব